পৰম্পৰাগত সাঁতোৰৰ পৰা পেছাদাৰী সাঁতোৰ কেনেকৈ পৃথক হয় পৰম্পৰাগত সাঁতোৰ আৰু পেছাদাৰী সাঁতোৰ দুইটা পৃথক বস্তু পৰম্পৰাগত সাঁতোৰটো আমি সাধাৰণভাৱে ঘৰৰ আমাৰ পুখুৰীত বা আমি বিলত সাঁতুৰি থাকোঁ আৰু এই সাঁতোৰাটোৰ কিছু সংখ্যক এইটো এটা ব্যায়ামেই হয় স্বাস্থ্যজনিত কাৰণত বহুত ভাল কিন্তু আপুনি পেছাগতভাৱে যদি আপুনি সাঁতোৰ সাঁতোৰ মানে কৰিবলৈ যায় বা আপুনি সাঁতুৰিবলৈ যায় তেতিয়া আপোনাৰ বহুত ক্ষেত্ৰত কিছুমান নীতি নিয়ম থাকে আৰু সেইখিনি আমাৰ পৰম্পৰাগত সাঁতোৰত মানে সেইখিনি নীতি নিয়ম ধাৰ্য কৰা নাথাকে আমি মন গ'লেই যেতিয়া আমি সাঁতুৰিব পাৰোঁ বা আমি গা ধুবলৈ গ'লে আমি পুখুৰীত সাঁতোৰোঁ কিন্তু আমি যেতিয়া পেছাগতভাৱে আমি সাঁতুৰিবলৈ যাওঁ সেয়া যিহেতু এটা কম্পিটিশ্যন হয় তাত বহুতখিনি নীতি নিয়ম ধাৰ্য কৰা থাকে তাত আপোনাৰ স্বাস্থ্যজনিত স্বাস্থ্য পৰীক্ষাও কৰোৱা হয় কিছুমান দুৰোগ থাকিলে আপোনাক সাঁতুৰিবলৈ দিয়া নহয় বা আপোনাৰ ৱেইটৰ সমস্যা থাকে বা আপোনাৰ কিছুমান বিভিন্ন ধৰণৰ নীতি নিয়ম বান্ধি দিয়া থাকে আৰু সেই নীতি নিয়মখিনি ফলো কৰিবলৈ যিসকলে পাৰে তেওঁলোকে পেছাগত সাঁতোৰত অংশগ্ৰহণ কৰিব পাৰে আৰু যিসকলে নোৱাৰে তেওঁলোকে এই তেওঁলোকে সেই সাঁতোৰত অংশগ্ৰহণ কৰিব নোৱাৰে আৰু পৰম্পৰাগত সাঁতোৰ টো এই কি কাৰণে পৃথক যে সেইখিনি আমি ঘৰত যিহেতু সাঁতুৰি থাকোঁ আমি সাঁতুৰিবলৈ প্ৰথমতে আমি ঘৰতে শিকা হয় যে নিজৰ আমাৰ ঘৰৰ পুখুৰীত বা ঘৰৰ বিলত আমি শিকা হয় কিন্তু সেয়ে সেই সাঁতোৰটো মানে আমি পেছাগতভাৱে সাঁতুৰিবলৈ গ'লে তাত আকৌ ট্ৰেইনিং কৰা হয় আৰু ট্ৰেইনিঙত আপোনালোকে যেতিয়া মানে তাত তেওঁলোকে কোৱালিফাইড কৰে তেতিয়াহে আমি এটা পেছাগতভাৱে সাঁতুৰিবলৈ যাব লাগে সেইখিনি বহুতখিনি নীতি নিয়ম ধাৰ্য কৰা থাকে আৰু সেই নীতি নিয়মখিনি যদি আমি মানি চলিব পাৰোঁ তেতিয়াহে আপুনি পেছাগতভাৱে এজন সাঁতোৰবিদ হিচাপে আপোনাক মানে স্বীকৃতি দিয়া হয় আৰু এইটো কি বুলি কয় আৰু দুই নম্বৰ কুৱেশ্যনটো হৈছে আপুনি নদী বা সাগৰ ছুইমিং পুলত সাঁতুৰিবলৈ ভাল পায় নেকি মই একদম বেয়া পাওঁ সাঁতুৰিবলৈ কিন্তু বেয়া পালেও সাঁতোৰটো জনাটো খুব বেছি জৰুৰী কাৰণ এতিয়া গুৱাহাটীতে চাওকচোন যিহেতু বানপানীৰ যি সমস্যা মানে গুৱাহাটীত সাঁতুৰিব নাজানিলে বহুত বেছি বিপদ হ'ব আপুনি সেইকাৰণে সাঁতুৰিবলৈ জনাটো খুব বেছি দৰকাৰী আৰু মই বেয়া পাওঁ যিহেতু মোৰ স্বাস্থ্যজনিত কাৰণতো নহয় মই বহুত বেছি শকত সাঁতুৰিবলৈ মই নোৱাৰোঁ সেইটো কাৰণে মই মানে মই বেয়া পাওঁ মানে সাঁতুৰি পেলাই যে মোৰ ভয় খাওঁ মোক বহুত বেছি ভয় লাগে পানীলৈ ভয় লাগে মোৰ একো অকণমান মই পানী দেখিলে মই দলং এখন পাৰ হ'বলৈকে ভয় খাওঁ আৰু মই কেনেকৈ সাঁতুৰিম সেইকাৰণে মই ভাল নাপাওঁ মই দেখি ভাল পাওঁ দেই মই ছুইমিং কৰা চাই পেলাই খুব ভাল পাওঁ কিন্তু মই সাঁতুৰি পেলাই বহুত বেছি বেয়া পাওঁ মানে মোক বেয়া পাওঁ মানে মোৰ ভয় লাগে আৰু ভয়টোৰ কাৰণে আচলতে মই সাঁতুৰিব নোৱাৰোঁ কিন্তু সেই সাঁতোৰটো জনাটো মানে এজন এজন সাধাৰণ নাগৰিক হিচাপেও মানে সাঁতোৰটোক খুব বেছি জৰুৰী জানিব লাগে সাঁতোৰটো কাৰণে আমি কোন মুহূৰ্তত কেতিয়া আমি কেনেকুৱা ধৰণৰ সমস্যাত পৰি পেলাই সাঁতুৰিবলগীয়া হয় তাৰ কোনো ঠিক নাই যিহেতু আমাৰ অসমখন বানপানীৰ সমস্যাটো এটা বহুত ডাঙৰ সমস্যা সেইকাৰণে কেতিয়া কেনেকৈ বানপানী আহে আমি নিজক বচাবলৈ হ'লেও আমি সাঁতোৰটো খুব বেছি আমাৰ জৰুৰী হয় সেইকাৰণে আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীক মানে মানে অভিভাৱকসকলে সৰু ল'ৰা ছোৱালীসকলক সাঁতোৰটো শিকাব লাগে যিমান পাৰে তেওঁলোকক সাঁতোৰৰ সাঁতোৰৰ লগত পৰিচয় কৰাব লাগে সৰুৰ পৰা লাগিলে তেওঁলোকক প্ৰশিক্ষণ দিয়াওক বা নিজেও যদি পাৰে তেওঁলোকক শিকাওক কিন্তু নিজে জানি বা শিকিলেও তথাপিতো যদি ভালদৰে আপোনালোকে তেওঁলোকক প্ৰশিক্ষণ দিয়াব বিচাৰে তেওঁলোকে আপো তেতিয়াহ'লে আপোনালোকে সাঁতোৰবিদসকলৰ লগত যোগাযোগ কৰিব পাৰে বিভিন্ন অস মানে অসমৰ ব বিভিন্ন ঠাইত তেনেকুৱা ধৰণৰ থাকেই আৰু এইটো যিহেতু এটা অলিম্পিক গেইম হয় সেইকাৰণে বৰ্তমান সাঁতোৰবিদ সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমলৈ বিভিন্ন গৌৰৱ কঢ়িয়াই আনিছে সেইকাৰণে সৰু ল'ৰা ছোৱালীসকলক সাঁতোৰৰ লগত পৰিচয় কৰাব লাগে আৰু পেছাগত হিচাপে এইটো এটা খুব ভাল মানে এটা বিষয় হয় সেইকাৰণে সাঁতোৰৰ লগত আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীসকলক পৰিচয় কৰক আৰু ডাঙৰেও হওক সাঁতোৰ শিকিব পাৰে যদি বোলে সৰুতে নিশিকিলে এতিয়া শিকক কোনো কথা নাই কাৰণ শিকাৰতো কোনো অন্ত নাই ন আমি সদায় শিকিবই পাৰোঁ এতিয়াও আপোনালোকে সাঁতোৰ শিকক আৰু ময়ো বেয়া পাওঁ সাঁতোৰটো কিন্তু মই বৰ্তমান চেষ্টা কৰিম মানে যি সমস্যা হৈছে মই গুৱাহাটীত কিছুমান কামত গৈ থকা হয় এইবাৰেই যি যিহেতু গুৱাহাটী যিটো বানপানী দেখিছোঁ সাঁতোৰ যদি আমি নাজানো নহয় তেতিয়া মানে বিপদত পৰিবই লাগিব যদি মই বেয়া পাওঁ কিন্তু মানে সেই সাঁতোৰটো বেয়া পালেও মই সাঁতোৰ মানে শিকিবই লাগিব মানে এই বৰ্তমান সমস্যাটোৰ জৰিয়তে মানে সেইকাৰণে গাঁৱৰ চবেই জানে আচলতে গাঁও অঞ্চলত যিসকল ব্যক্তি থাকে তেওঁলোকে সাঁতোৰটো জানেই যিহেতু তেওঁলোকে পুখুৰীত নিজৰ নিজৰ ঘৰত একো একোটা পুখুৰী থাকে সেই পুখুৰীত তেওঁলোকে গা ধুৱে বা ওচৰত বিল থাকে সেই বিলত তেওঁলোকে গা ধুৱে সেইকাৰণে সাঁতোৰটো সৰুৰ পৰা মানে গাঁৱৰ যিবিলাক ল'ৰা ছোৱালী তেওঁলোকে জানে কিন্তু সেই গাঁৱৰ ল'ৰা ছোৱালীসকলে গাঁৱতে জানি পেলাই সীমাবদ্ধ হৈ থাকিলে নহ'ব যিসকলে জানে তেওঁলোকক আপোনালোকে উলিয়াই আনক আনি পেলাই তেওঁলোকক সাঁতোৰৰ প্ৰশিক্ষণ দিয়ক ভালকৈ আৰু তেওঁলোকক পেছাগতভাৱে এজন ভাল সাঁতোৰবিদ হিচাপে মানে মই প্ৰশিক্ষণ লোৱাটো মই বিচাৰোঁ মোৰ ফালৰ পৰা ধন্যবাদ